অ ভাই ক'

তাৰ তাৰ তাৰ মানে আগৰ আন্তৰিকতাটো সি মানে আজিকালি জনপ্ৰিয়তা হোৱাৰ পৰা কিবা মোৰ কিবা বেছি তাৰ জনপ্ৰিয়তা মূৰত ধৰাৰ নিচিনা লাগিলে সি মানুহটোৱে কিবা সৰু সুৰা মানুহবিলাকক গুৰুত্ব নিদিয়ে সি তাৰ ঘৰত গ'লে কিবা ভালকৈ ব্যৱহাৰ নকৰে মানে আহিছা বহ খাই যাবি অ মই চাইছিলোঁ ময়োতো আগতে তাৰ প্ৰথমৰ পৰা মই চোৱা কিন্তু এতিয়া আগৰ নিচিনা নাচাওঁ কাৰণ মোৰ মানে সি আমাৰ মাজৰ পৰাই গৈছেতো আমাৰ আমাৰ সৰু সুৰা প্ৰজন্মক যদি সৰু সুৰা যুৱ প্ৰজন্মক সি যদি মানে কিবা এটা শিকিব গ'লে সি যদি ইমান এটা গুৰুত্ব নিদিয়ে ডাঙৰ ডাঙৰ নেতা নেতাৰ লগতে যদি তাৰ সম্পৰ্কটো সেনেকৈ সেইটোতো ভাল নেলাগে ন' অ সেইটো সেইটো সেইটো ফালৰ পৰাতো ভালেই কিন্তু অকল মানে আমি মানুহ এটাক যেতিয়া আমি এতিয়া জনপ্ৰিয় কৰোঁ তেতিয়া তাৰ অকল তাৰ মানে যিখিনি বিষয়বস্তু সেইখিনিক লৈ গুৰুত্ব দিলে নহ'ব তাৰ আচলতে সি মানুহটোৰ আগৰ নিচিনা আছেনে এতিয়া তাৰ পৰিৱৰ্তন হ'ল যদি সি আগৰ নিচিনা নাই এতিয়া যদি তাৰ অকণমান অহং ভাৱ এটা আহিল অহংকাৰ ভাৱ এটা আহিল তো সেইটো বস্তু আমাৰ কাৰণে মানে মোৰ লাগে আৰু মানে সকলোৰে ম মতামত বেলেগ বেলেগ সকলোৰে মানে দৃষ্টিভংগী বেলেগ বেলেগ তো মোৰ লাগিছে যে মানে সি এতিয়া আগৰ নিচিনা হৈ থকা নাই আগৰ যিটো দিম্পুক আমি সকলোৱে আদৰি লৈছিলোঁ

ভালেই ভালেই যিমান উন্নতি কৰে আমাৰেই ভাল আমাৰ মাজৰে এজন উপায় নাই আৰু ঠি ঠিক আছে দিয়া পিছত লগ পাম আৰু তোমাক অ ঠিক আছে হ'ব হ'ব